হেল্ল' অ এই বজাৰত

আলহী অহাৰ কথা আছে কিন্তু এই বজাৰত সোমালো বিলাহীৰ কিলো বোলে দুইশ বিলাহীৰ কিলো বোলে দুইশ খা এই বিজেপিকো ভোটটো দিলোঁ দুইশ বিলাহী

অ অ অ অ' মই ল'লোঁ এই আধা কিলো মান লৈ ল'লো এশ টকা দি বিলাহী তাৰপিছত আৰু এই বৰালি মাছ এটা পালোঁ বৰালি মাছ এটা নহ'ব আৰু অ' মই আনিছিলোঁ পাঁচশ টকাত লাষ্টত যায় পেলাই মই আৰু বেংকৰ পৰা ওলিয়াই আনি পেলাই বজাৰ কৰিলোঁ হাজাৰ টকা গেল্লে যি বস্তুৰ দাম হৈছি বিলাহীৰ কেজি দুইশ মানুহে নেখায় মৰি যাব ইমান দাম শুনিলে জালাৰ কিলো সেই হৈছি তিনিশ হৈছি

অ এতিয়া আঢ়ৈ কিলো

অ অ অ চব্জিটো লাগিবয়েই অ এহাজাৰ টকাত নহ'বও পাৰে আপুনি আহক তথাপিতো চাওক এনেকুৱা জুই চাই অ অ অ অ অ অ দি দিম দিয়ক এটা ফোন মাৰিবা আহিলে কম মই ইয়াতে আছোঁ দিয়া এই খুৰীৰ দোকানত চাহ খাই আছোঁ মই অ অ বেছি হোৱা নাই ইমান দামত বজাৰ অ' সেইটো হয় অ

অ অ অ সেইটো হয় অ আনিব পাৰি লাষ্টত আনিলে

অ অ

অ অ অ যাক দিয়ক আপনি আহক জল্দি দিয়া ইয়াতে লগ পাম দিয়ক